মানুহে প্ৰাকৃতিক সম্পদ যেনে খনিজ পদাৰ্থ প্ৰাকৃতিক গেছ তেল আৰু পানী সদায় ব্যৱহাৰ কৰি আহিছে যেনেকে প্ৰাকৃতিয়া খনিজ পদাৰ্থ হ'ল আপোনাৰ মাটিৰ তলৰ পৰা ওলোৱা জীৱা মাটিৰ তলত পোত খোৱা জীৱাশ্মবিলাক গছ গছনিবিলাক বহু বছৰ ধৰি পোত খাই থকাৰ ফলত সেইখিনিৰ পৰা যিটো পদাৰ্থ মানে সৃষ্টি হয় সেইখিনি গেলি পচি যি পদাৰ্থ সৃষ্টি হয় সেয়ে হ'ল খনিজ পদাৰ্থ আৰু সেই খনিজ পদাৰ্থ বহু বছৰ তলত থাকি এটা সময়ত ওপৰলে ওলাই আহে আৰু তাৰ ফলত পে পেট্ৰ'লিয়াম গেছ পেট্ৰ'লিয়াম তেল এইবিলাক সৃষ্টি হোৱা দেখা যায় এইবিলাক মানুহে আহৰণ কৰি পেট্ৰ'লিয়াম তেলবিলাক আহৰণ কৰি এই পেট্ৰ'ল ডিজেল কেৰাচিন এইবিলাক আদি তেলবিলাক বনাই ভেচলিন ধৰি লওক ভেষ্টিন হওক কিবা এনেকুৱা ক্ৰীম হওক এইবিলাক এই তাৰ পৰাই বনোৱা দেখা যায় আৰু ঘনছ পদাৰ্থ খনিজ পদাৰ্থ ধৰি লওক ডিজেল পেট্ৰ'ল পেট্ৰ'ল ডিজেল আদি ব্যৱহাৰ কৰা হয় সদায় গাড়ীত ধৰক কোনোবা মেচিনত ট্ৰেক্টৰত ভৰাবলৈ আদি চলাবলৈ পেট্ৰ'ল ডিজেলৰ ব্যৱহাৰ কৰা হয় আৰু প্ৰাকৃতিক গেছ হ'ল আপোনাৰ ৰন্ধন গেছ গোবৰ গেছ এইবিলাক ৰন্ধন গেছ আমাৰ ভাত শাক সি যাওঁতে ব্যৱহাৰ কৰা হয় আৰু এইফালে গোবৰ গেছো তেনেকুৱা কামেই ব্যৱহাৰ কৰা হয় ভাত সিজোৱা শাক সিজা এনেকুৱা কামত ত' গোবৰ গেছ হৈছে গোবৰ জমা কৰি তাৰ পৰা আহৰণ কৰা গেছ গোবৰ গেছ আৰু তেল তেলটো তেল প্ৰাকৃতিক সম্পদবিলাকৰ পৰাই আহৰণ কৰা হয় নাৰিকল তেল হওক চলি গাত লগোৱা তেল নাৰিকল তেল এনেকুৱা কিবা অলিভেল বডি অইল এইবিলাক এইবিলাক প্ৰাকৃ প্ৰাকৃতিক সম্পূৰ্ণ আহণ কাতে তেল আৰু পানী পানীটো আমাক দৈনন্দিন প্ৰয়োজনীয় পানী পানী আমাৰ দৈনন্দিন প্ৰয়োজনীয় বস্তু আৰু পানী নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ পানীবিলাক কেৱল মানুহ বুলিয়েই নহয় অন্য জীৱ জন্তু হওক কিবা চৰাই চিকুৰে কোনো জীয়াই থাকিবলে নোৱাৰে পানী নহ'লে পানী সকলোৰে ব্যৱহাৰকাৰী প্ৰয়োজনীয় বস্তু আৰু এই প্ৰাকৃতিক সম্পদবোৰৰ প্ৰচুৰ ব্যৱহাৰে পৰিৱেশ পৃথিৱী আৰু আমাৰ প্ৰাকৃতিক আৱাসত কিছুমান প্ৰভাৱ পেলোৱা দেখা যায় এই প্ৰাকৃতিক সম্পদ ঘনজ পদাৰ্থৰ ৰ দ্বাৰা যিবিলাক খৰিজপোনৰ আহৰণৰ দ্বাৰা যিবিলাক তেল পেট্ৰ'ল ডিজেল বনোৱা হয় পেট্ৰ'ল ডিজেল বিলাক আমাৰ আমি গাড়ী চলাওঁতে গাড়ী চলাবলে ব্যৱহাৰ কৰোঁ আৰু সেই গাড়ী চলোৱাৰ ফলত তাৰপৰা যিখিনি ধোঁৱা ওলায় ধোঁৱা নিৰক্ৰমণ হয় সেই ধোঁৱাই বায়ুত মিহলি হয় বায়ু প্ৰদূষিত কৰা দেখা যায় যেনেকে এতিয়া তাৰ পৰা ওলোৱা কাৰ্বন মন'ক্সাইড ক্ল'ৰফুলৰ কাৰ্বন আদি ধোঁৱাই বায়ুত মিহলিয়ে বায়ু প্ৰদূষণ কৰি মানুহৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে আৰু এইফালে হ'ল প্ৰাকৃতিক গেছ প্ৰাকৃতিক গেছ ধৰি লওক এতিয়া প্ৰাকৃতিক গেছ অসাৱধান মানুহৰ অসাৱধানতাৰ ফলত প্ৰাকৃতিক গেছ ৰন্ধন গেছৰ বিসফুৰ নোহোৱা দেখা যায় দেখা যায় মানুহৰ অসাৱধানতাৰ ফলত আৰু প্ৰায় সেই ৰন্ধন গেছটো এনেকুৱা এটা গেছ যিটো মানে জুই পালে তৎক্ষণাত জ্বলি উঠে আৰু তাৰ ফলতে বহুতো দুৰ্ঘটনা হোৱা দেখা যায় বহুতো ঘৰত জুই লগা দেখা যায় সেইটো আৰু আৰু এইবিলাকেই হৈছে আমাৰ পৰিৱেশ পৃথিৱী আৰু আমাৰ প্ৰাকৃতিক আৱাসত প্ৰভাৱ পেলোৱা কাৰণসমূহ আৰু ইয়াৰ সন্দৰ্ভত মোৰ মতামতো খুবেই গুৰুত্বপূৰ্ণ ইয়াৰ সন্দৰ্ভত মোৰ মতামত মানে এই প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰিব লাগে এইবিলাক আমাৰ দৈনন্দিন প্ৰয়োজনীয় ব্যৱহাৰকাৰী আৰু এইবিলাক ব্যৱহাৰ কৰি আমি কিছুমান সাৱধান এটা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয় আমি খুবেই সাৱধান হ'ব লাগিল কৰোঁতে যেনেকে এতিয়া বাইক গাড়ী মটৰ চলাওঁতে যি ধোঁৱা ওলায় সেই ধোঁৱা মানে বাইক বাইক এখন যদি বহুতো পুৰণা পুৰণা হৈ যায় আৰু সেই পুৰণা বাইকখনত ৰ পৰা যিটো ধোঁৱা ওলায় তাতকে নতুন বাইকখনৰ পৰা যিটো ধোঁৱা ল'ব নতুন গাড়ীখনৰ পৰা যি ধোঁৱা ল'ব পুৰণা গাড়ীখনৰ পৰা তাতকৈ বহুত বেছি বেয়া ধোঁৱা লোৱা দেখা যায় সেই তেনেদৰে মানে নতুন গাড়ী পুৰণা গাড়ীয়ে আমাৰ বায়ু প্ৰদূষণত বেছি প্ৰভাৱ পেলায় আৰু তেনেকুৱা এতিয়া ৰন্ধন গেছৰ ক্ষেত্ৰত সাৱধান সাৱধানতা অৱলম্বন কৰিবলৈ হ'লে এতিয়া আমাৰ গেছ গেছ চিলিণ্ডাৰসমূহ গেছৰ প্ৰতিটো বস্তুৰে ধয়ি লওক এতিয়া কোনোবা এটা এক্সপায়াৰী ডেট থাকে কিবা শেষ শেষ ব্যৱহাৰ কৰিব পৰা শেষ বাৰৰ কাৰণে ব্যৱহাৰ কৰিব পৰা এটা সময় দিয়া থাকে সেই সময়ৰ ভিতৰত সেই বস্তুটো মানে গেছ চিলিণ্ডাৰ গেছ যিটো ভৰা হয় সেই চিলিণ্ডাৰটো মানে সলনি কৰি থাকিব লাগে তেতিয়া সেনেকুৱা তেনেকুৱা গেছ জ্বলিয়ে দুৰ্ঘটনা হোৱাৰ পৰা ঘৰৰ জ্বলি যোৱাৰ পৰা বাচি থাকিব পাৰি ত' পানী পানী হৈছে পানী আমাৰ দৈনন্দিন ব্যৱহাৰ যদিও কিন্তু পৃথিৱীৰ মাটিতকৈ পানী বেছি আছে সত্তৰ শতাংশ পানী আছে কিন্তু সেই সত্তৰ শতাংশ আমি খুব কমেও এক পাৰ এক শতাংশে ব্যৱহাৰ কৰিব পাৰোঁ আৰু সেই পানী পানী কেতিয়াবা সেই এক শতাংশ পানীৰো বহুখিনিয়ে বৰ্তমান মানুহৰ কৃত্ৰিম বৈজ্ঞানিক কি বুলি কয় যে বৈজ্ঞানিক পদ্ধতিৰে বৈজ্ঞানিক প্ৰযুক্তিৰে উদ্ভাৱন কৰা এই কীটনাশক কীটনাশক দ্ৰব্যৰ জৰিয়তে পানী প্ৰদূষণ হোৱা দেখা যায় খেতি পথাৰত প্ৰয়োগ কৰা সাৰ ৰাসায়নিক সাৰ ইউৰিয়া ডি এ পি তেনেকুৱাবিলাকে মানে পানী প্ৰদূষণত যথেষ্ট প্ৰভাৱ পেলায় সেই তেনে তাৰ সেইকাৰণে মানুহে তাৰ জৰিয়তে সেই ৰাসায়নিক সাৰৰ জৰিয়তে জৈৱিক সাৰ যদি প্ৰয়োগ কৰে তেতিয়া সেই প্ৰদূষণৰ পৰা মুক্ত হ'ব পৰা ব্যৱস্থা দেখা যায় কিয়নো সেই তেনেকুৱা প্ৰদূষণ হ'লে মানে মানুহৰ কেঞ্চাৰৰ দৰে কেঞ্চাৰ হাঁহাৰ ৰোগ তেনেকুৱা দৰে বহুতো বেমাৰ হোৱা দেখা যায় সেইকাৰণে আমি কিছু সাৱধানতা অৱলম্বন কৰি এই গেছবিলাকৃতিক সম্পদবিলাক ঘণি পদাৰ্থক প্ৰাকৃতিক গেছ পানী আদি ব্যৱহাৰ কৰিব লাগে আৰু এতিয়া দেখা গৈছে যে পৃথিৱীৰ প্ৰায়ভাগ পানীয়ে পৰ্বত পৰ্বতত গোট মাৰি থাকে এতিয়া হিমালয় পৰ্বত হওক এন ডিছ পৰ্বত তেনেকুৱা পৰ্বতত গোট মাৰি থাকে কিন্তু সেই এক শতাংশ পানীৰ প্ৰায় নিৰান্নব্বৈ শতাংশে পৰ্বত গোট মাৰি থাকে তাৰ আমি সেই এক শতাংশৰ এক জিৰ' পইণ্ট ওৱান পাৰ্চেণ্টহে আমি ব্যৱহাৰ কৰিবলৈ পাওঁ তেনেকে কোৱা যায় সেয়ে সেই এক শতাংশ পানীকো যাতে পানীখিনিও যদি এইখিনি লুণিয়া হয় এইখিনি যদি কীটনাশক দ্ৰব্য দ্ৰব্য ৰাসায়নিক সাৰৰ প্ৰয়োগৰ জৰিয়তে যদি সেই পানীখিনি প্ৰদূষিত হৈ যায় আমি কেনেকৈ জীয়াই থাকিবলৈ সক্ষম হ'ম আমি জীয়াই থকাত বহুতো প্ৰত্যাহ্বান আহি পৰিব সেইকাৰণে কিছুমান সাৱধানতা অৱলম্বন কৰাটো আমাৰ প্ৰয়োজনীয়